যোগাসন কৰাৰ কাৰণে কোনো সঠিক বয়স নাথাকে যিকোনো বয়সৰ মানুহে যোগাসন কৰিব পাৰে কিন্তু কম বয়সতে যদি কম বয়সৰ পৰা আমাৰ যোগাসন কৰি কৰাৰ অভ্যাস কৰিলে তেতিয়া ল'ৰা ছোৱালীবোৰৰ মানে দেহাৰ গঠন তাৰ হেৰিটো ভাল হয় দেহাৰ গঠন ভাল হয় লগতে বহুত সুবিধা মানে থাকে আৰু যোগাসনৰ বয়স যিকোনো মানুহে কৰিব পাৰে যোগাসন কম বয়সত পৰা আৰম্ভ কৰিলে ল'ৰা বা ছোৱালীৰ দেহাৰ গঠন ঠিক হয় কোনো বেমাৰ বা আদিৰ পৰা বহুত ৰক্ষা পাব পাৰে লগতে ৰাগ খং আদিৰ পৰাও বহুত উপকাৰ হয় মন মগজু ঠাণ্ডা থাকে আৰু বহুত উপকাৰ হয় যোগাসন আৰম্ভ কৰাৰ কোনো সঠিক বয়স নাথাকে আপুনি বৃদ্ধ বয়সতো যোগাসন আৰম্ভ কৰিব পাৰে বা মধ্যম বয়সৰ মানুহেও যোগাসন আৰম্ভ কৰিব পাৰে বা কম বয়সৰ পৰাও যোগাসন শি শিকিব পাৰে যোগাসন সদায় সময়মতে কৰিব লাগে যোগাসন কৰোঁতে সদায় এটা কথা চিন্তা কৰিব লাগে যে যোগাসনটো আমি কেনেকৈ বা কোন ভংগীমাত কৰিব লাগে যোগাসনৰ ভংগীমা বহুত আছে যেনেকৈ ধৰক আপোনাৰ হাতৰ ভৰিৰ বা দেহাৰ মানে গঠনক হেৰি কৰিলে আমি কি ভংগীমাত কৰিব লাগিব বা মানুহৰ কিছুমানৰ ধৰ অলপ ফেদ হৈছে সেইটো কমাবৰ কাৰণে কি ধৰণৰ ভংগীমাত যোগাসন কৰিব লাগে বা বেমাৰৰ কাৰণে কি ভংগীমাত যোগাসন কৰিব লাগে সেই সকলোবিলাক যোগাসনৰ মানে এটা নিয়ম থাকে সেই নিয়মমতে সদায় যোগাসন দুই টাইম কৰিব লাগে ৰাতিপুৱা খুব সোনকালে আৰু ঠিক সন্ধিয়াৰ আগে আগে এই দুই সময়ত যোগাসন কৰিলে আপোনাৰ মন মগজু ঠাণ্ডা থাকে কোনো ৰাগ খং নহয় লগতে যোগাসন কৰাৰ ফলত আপনাৰ বেমাৰ আদিৰ পৰাও বহুত ৰক্ষা পাব পাৰি গতিকে যোগাসনৰ আৰম্ভ কৰাৰ কোনো সঠিক বয়স নাথাকে যোগাসন সকলো মানুহে কৰিব পাৰে যোগাসন কৰাৰ এটা বয়স থাকা বুলি আমি মানে অনুমান নকৰোঁ গতিকে কিন্তু কম বয়সত যোগাসন আৰম্ভ কৰিলে আৰু সদায় কৰি থাকিলে বহুত দেহাৰ ফালৰ পৰা বহুত ধৰ ভাল এটা হেৰি পোৱা যায় সুবিধা পোৱা যায় যোগাসন সৰুৰ পৰা যদি কৰা অভ্যাস থাকে তেতিয়াহ'লে আপোনাৰ বহুত বেমাৰৰ পৰা ৰক্ষা পাব পাৰি যিকোনো বেমাৰ আপোনাৰ যোগাসনৰ দ্বাৰাই ভাল কৰা যায় কিন্তু যোগাসন সদায় নিয়মমতে আৰু সময়মতে কৰাৰ অভ্যাস কৰিব লাগে যোগাসন সদায় নিয়মমতে আৰু সময়মতে কৰি থাকিলে আপুনি বহুত বেমাৰৰ পৰা ৰক্ষা পাব পাৰি সেইকাৰণে যোগাসন মানে বৃদ্ধ বয়সৰ পৰা একদম কম বয়সৰ ল'ৰা ছোৱালীসকলৰ কাৰণে উপযোগী হেৰি আসন